অঁ হয় মু মুনমী বুক ষ্টল হয়নে অঁ মানে কিতাপকেইখনমান প্ৰয়োজন হৈছিলে এতিয়া আমাৰ যে শিশু দিৱস আহি আছে নহ্ তাৰ খেল ধেমালি পতা হৈছে আৰু সাহিত্যৰ বাবে মানে কবিতা আবৃত্তি বা এনেকুৱা কিছুমান প্ৰতিযোগিতা আয়োজন কৰা হৈছে তাত সৰু সৰু ল'ৰা ছোৱালীবোৰে অংশগ্ৰহ কৰিছে তাতে দিবলৈ মানে কিছু কিতাপ জ্য়ামিত্ৰি বক্স আৰু কিবা কিবি এনেকুৱা সৰু সুৰা বস্তুৰ প্ৰয়োজন হৈছিলে তাতে উপলব্ধ নহ্ এইবোৰ

অঁ মোক প্ৰায় দছখনমান কিতাপ লাগিব আৰু এনেকৈ জ্য়ামিত্ৰি বক্স লাগিব পাঁচখন পাঁচটামান বাকী কলম এনেকুৱা মই ইয়াৰ আগতেও আনিছোঁ আপোনালোকৰ তাৰপৰা বস্তুবোৰ ভাল পাইছিলোঁ বহুত কেইখন কিতাপ আনিছিলোঁ হীৰেণ ভট্টাচাৰ্য্য়ৰ কিতাপ আনিছিলোঁ এনেকৈ বহুত কবিতাৰ কিতাপ আনিছিলোঁ ভাল পাইছিলোঁ কিতাপখিনি

অঁ কিতাপ দছখন জ্য়ামিত্ৰি বক্স আঠ নটামান আৰু আপোনাৰ কলম দছটা এনেকৈ গোটেইখিনিতে কিমান হ'ব আৰু এনেকৈ স্কেল কলম কলম হয় হয় হয় আপোনাক এডভান্সকৈ কিমান দিব লাগিব এতিয়া কিবা এটা মানে মোৰ মুটাকৈ এতিয়া কিমান দি ৰাখিম অঁ ঠিক আছে মই আপোনাক পইচা বাৰশ পোন্ধৰশ ভিতৰত দি ৰাখিম কিবা এটা অঁ আপুনি ভাল ভাল কিতাপকেইখনমান যিহেতু গম পাইছে সৰু ল'ৰা ছোৱালী মানে দুটা থাকিব ক শাখা খ শাখাৰ বাবে উপযোগ্য ভাল ভাল কিতাপকেইখনমান চাই থ'ব তাৰে আপোনাক মই কৈছোৱে মহৎলোকৰ বাণী কিতাপ আৰু এনেকুৱা কিছুমান মানে জীৱনক লৈ কিছুমান জীৱন সংগ্ৰাম বিষয়ক কিতাপ কেইখনমান চাব আৰু যিহেতু তাত খ শাখাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে অলপ উপযোগী কিতাপ আৰু ক শাখাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কিছুমান সাধু কিতাপ অলপ প্ৰয়োজনীয় কিতাপবোৰ চাই থ'ব হয় হয় মই নিজে যাম নহ'লে মই যদি নোৱাৰোঁ মোৰ কমিটি মানুহ পঠিয়াম দুই তিনি চাৰিজনমান যাব মই আপোনাকা হেৰি ফোন কৰিম যোৱা আগত আপোনাৰ নাম্বাৰটো দিম তেওঁলোকে নিজে কথা পাতি ল'ব এডভান্সটো মই আপোনাক এই আপোনাৰ হেৰি এনেকৈ অনলাইন ফোন পে' গুগল পে' আছেনে মই তাতে দি আছোঁ হয় বাকী আপোনাৰ এনেই কিতাপবোৰ কি ক'ৰ ক'ৰলৈ যায় মানে এনেকৈ আপোনাৰ বাকী এনেকুৱা কিয় কোন কোন জেগাত নিয়ে মানে কিমান দূৰলৈকে অঁ আপোনাৰ তাতে বাৰু হেৰি এনেকৈ কলেজৰ কিতাপ পোৱা যায়নে কলেজৰ কিতাপ পোৱা যায় নহ্ প্ৰত্যেকটো বিভাগৰ মানে অঁ নহয় মানে মই ক'ব বিচাৰিছোঁ যে হয় হয় অঁ হয় হয় মানে এই আমাৰ এতিয়া কলেজৰ কিতাপবোৰ কিছুমান আচামিচ মিডিয়াম বা এনেকৈ ইংলিছ মিডিয়াম তাৰে ইংলিছ মিডিয়ামৰ কিতাপবোৰ ইমানকৈ পোৱা নাযায় মানে মোৰ এতিয়া মোৰ এনেই ওচৰৰে ভণ্টি আছে তেওঁলোকক দেখো মানে কিতাপৰ কাৰণে তেওঁলোকে অনলাইন আনিবলগীয়া হয় অঁ যিখিনি কিতাপ প্ৰয়োজনীয় হয় সেইখিনি নাপায় সেইবাবে মই ভাবিছোঁ মানে তাতে পালে মানে মই দৰকাৰী কিতাপকেইখন মান আনি থ'ব পাৰিম আৰু এনেকৈ বিচাৰিবলৈও বেলেগত অলপ মানে হেৰি অসুবিধাৰ সন্মুখীন হওঁ

হয় হয় হয় হয় অঁ ঠিকে আছে আপোনাৰ তাতে বাৰু এনেকৈ ৰেফাৰেঞ্চ বুক পোৱা যাব নি মানে তাতে কিছুমান গাইড বুক আজিকালি ল'ৰা ছোৱালীবোৰে মানে কিতাপবোৰ ৰেফাৰেঞ্চ বুকৰ সহায় লয় নহ্ পৰীক্ষাৰ আগতীয়াকৈ আৰু সময় সীমা অত্যন্ত কম হয় কলেজবোৰত দেখিছেই আজিকালি প্ৰত্যেকটো ষান্মাসিকত বহুত কম সময় থকা দেখা যায় প্ৰায় ষ্টুডেণ্টেই মানে ৰেফাৰেঞ্চ বুক মানে অনুসৰণ কৰে গতিকে তেনেকুৱা বুকবোৰ পোৱা যাবনে হয় হয় ঠিক আছে আপোনাৰ প্ৰত্যেকটো বিভাগৰ মানে বুৰঞ্জী বিভাগ আৰু সমাজতত্ব বিভাগ ৰাজনীতি বিভাগ এই বিভাগকেইটাৰ কিতাপকেইখন পামনি বাৰু ৰাজনীতি বিভাগৰ আৰু বুৰঞ্জী বিভাগৰ অঁ হয় হয় অঁ আজিকালি আকৌ কিতাপবোৰ এই নতুন হৈ গৈছে যে অঁ হয় হয় আজিকালি কিতাপবোৰ তাতে নতুন প্ৰত্যেকখন আজিকালি ক'ৰ্ছবোৰ চেঞ্জ কৰিলে নহ্ আগৰ নিচিনা নহয় যে প্ৰত্যেকবাৰ শিক্ষানীতি সলনি কৰি গৈ আছে কিতাপবোৰৰ ধৰণো বেলেগ হৈ গৈছে হয় হয় হয় হয় হয় তাতে আপোনালোকৰ তাত সংগ্ৰহ থাকে নহ্ তাকে আৰু এতিয়া এনেই কিতাপৰ বিষয়ে ক'বলৈ গ'লে এই মই যে ক'লোঁ আমাৰ আৰু কেইখনমান কিতাপ এনেকুৱা মোৰ এতিয়া মানে পটককে মনলৈ আহিলে আমি তাৰ বাবে কিছুমান মানুহো মানে আম মাতি আনিম তেওঁলোকৰ ভাল ভাল কিছুমান বিশিষ্ট অতিথি আহিব তেওঁলোকৰ বাবেও কিছু কিতাপৰ দৰকাৰ হ'ব এই তেনেধৰণৰ কিতাপ যিবোৰ কিতাপ আপোনাৰ এজন জ্যেষ্ঠ লোকৰ বাবে যি মানে জীৱনৰ বিষয় কিতাপ বা এনেকুৱা কীৰ্তন বা বয়সস্থ মানুহসকলৰ বাবে কেনেকুৱা কিতাপবোৰ তাতে পোৱা যাবনে

হয় হয় অঁ নহয় মানে মই যদি যোৱাত মোৰ কিবা অসুবিধা হয় নহ্ তেতিয়া মানে মোৰ মই কৈছোৱে মোৰ কমিটি মানুহ বা মই মই লগৰ কাৰোবাক পঠিয়াম মানে সেইসমূহ কিতাপ মই তেওঁলোকক ক'ব পাৰিম যে এই কেইখন কিতাপ আনিবি বা এইখন কিতাপ লাগিব সেই বিষয় ক'বলৈও মই আগতীয়াকৈ জানিব লাগিব গতিকে আপোনাৰ ওচৰত মানে কথাটো জানি লৈছোঁ অঁ ঠিক আছে আৰু আপোনাৰ হেৰি কিতাপকেইখনৰ মানে যি আপুনি যে ক'লে উচ্চ শাখাৰ বাবে মই যিখিনি কৈছিলোঁ যে মানে এতিয়া আপোনাৰ যেনে কবিতা আবৃত্তি প্ৰতিযোগিতা পাতিছোঁ তাতে আপোনাৰ দুটা শাখা থাকিব নহ্ সেই উচ্চ শাখাৰ বাবে কিতাপসমূহ মানে কবিতাৰ লিখক মানে কবিতাৰ ধৰণৰ হীৰেণ ভট্টাচাৰ্য্য়ৰ কবিতা বা এনেকুৱা আপোনাৰ হেম বৰুৱাদেৱৰ কবিতা এনেকুৱা কবিতাৰ কিতাপ কিছুমান মানে বেছি প্ৰয়োজন হৈছিলে যিহেতু কবিতা আবৃত্তি বা চিত্ৰাংকন প্ৰতিযোগিতা থাকিব নাচক মানে সাংস্কৃতিক সন্ধিয়া থাকিব তাতে নাচৰ বাবে নাচৰ বাবেও মানে বেলেগ ধৰণৰ কিতাপ মই ভাবিছোঁ যে তেওঁলোকে যোনটো বিষয়ত মানে যিটো বিষয়ত তেওঁলোকে অংশগ্ৰহণ কৰিছে তাৰ ৰিলেটেড কিছুমান কিতাপ পাওক প্ৰত্য়েখন প্ৰত্যেকটো মানে পুৰস্কাৰপ্ৰাপ্ত মানে ল'ৰা ছোৱালীয়ে সেই বিষয়টোত আৰু অলপ মানে অগ্ৰাধীকাৰ হোৱাটো মই বিচাৰোঁ সেয়েহে তেনেধৰণৰ কিতাপবোৰ পামনে বাৰু অঁ তাতে মই দিছোঁ হীৰেণ ভট্টাচাৰ্য্য় দেেৱৰ কিতাপ ভাল কবিতাৰ আৰু হেম বৰুৱাদেৱৰ কবিতা নৱকান্ত বৰুৱা দেৱৰ কবিতাৰ কিতাপ তেনেকুৱাবোৰ আপোনালোকৰ তাত পোৱা যাবনে

হয় হয় হয় হয় হয় হয়

হয় হয় তাকে মানে কিতাপকেইখন বহুত মানে এতিয়া মই এইকাৰণে আপোনাৰ লগত এইখিনি কথা মানে পাতি লৈছোঁ নহ'লে তেতিয়া মই বেলেগত কণ্টেক কৰিব পাৰোঁ কাৰণ কিতাপখিনি অত্যন্ত প্ৰয়োজনীয় হয় আৰু আপোনাৰ তাৰপৰা আগৰবাৰো আনিছিলোঁ ইয়াৰ আগতেও আমি পাতিছোঁ বহুত অনুষ্ঠান পাতিছোঁ আমাৰ গাঁৱত দেই এতিয়া আপোনাৰ তাৰ পৰাই কিতাপ বহুত আনিছোঁ ভাল পাইছোঁ কিতাপখিনি ভাল মানে এটা লেভেলৰ কিতাপ হয় গতিকে মই ভাবিছোঁ যে এইবাৰু তাৰ পৰাই আনোঁ প্ৰতিবছৰে যিহেতু আনিয়ে থাকোঁ তাতে আপোনালোকৰ তাতে মানে সেই নতুন কালেকশ্যন থাকে কিতাপবোৰত সেইটো ভাল প্ৰত্যেকটোৰ প্ৰত্যেকখন কিতাপ মানে তাতে মই আপোনালোকৰ তাত গৈছোঁ আপুনি মোক চ পাহৰিছে চাগে অঁ হয় হয় মানে তাতে মই গৈছোঁ তাতে আপোনাৰ পাহৰি গৈছিলে চাগে এই মানে বহুত মানুহ অহা যোৱা কৰি থাকে যে হয় হয় হয় তাকে আৰু মই সেই কিতাপ পৰা হয় হয় হয় হয় হেৰি মই তাকে কিতাপখিনি বহুত প্ৰয়োজনীয় হয় তাকে মই বোলো তাৰ পৰাই আনিম সেইবাবে যাম বুলি ভাবিছোঁ আৰু মই যদিও যাব নোৱাৰোঁ কমিটিৰ কাৰোবাকে পঠিয়াম সেয়ে আৰু মই আগতীয়াকৈ আপোনাক কিতাপ কেইখনৰ লিষ্ট দি দিম বাৰু দেই কোনকেইখন কিতাপ প্ৰয়োজন হৈছে আৰু ধুনীয়াকৈ মই এনেকৈ ভাগ ভাগ কৰি দিম উচ্চ শাখাৰ বাবে বা নিম্ন শাখাৰ বাবে প্ৰত্যেকটো প্ৰতিযোগিতাৰ মানে প্ৰতিযোগীৰ বাবে তিনিটাকৈ তিনিটা তিনিটাকেই মানে থাকিব যে তেওঁলোকৰ বাবে মানে তিনিখন তিনিখন কিতাপ ভাল চাই দিব তাৰ বাবে আৰু সৰু ল'ৰা ছোৱালীৰ বাবে খুব সাধু কিতাপ বা মানুহৰ যি সৰুতে শিকিবলগীয়া বহুত কথা থাকে নহ্ মানুহৰ জীৱনৰ সৰুৰ পৰাইতো আ শিকি আহে সেইয়া আৰু এনেধৰণৰ কিতাপবোৰ মই আপোনাৰ তাৰ পৰাই ল'ম ঠিক আছে বাৰু মই যদি যাব নোৱাৰোঁ কমিটিৰ মানুহ পঠিয়াম হয় দিয়ক হ'ব